অসমৰ শিক্ষা ব্যৱস্থাত বৰ্তমান প্ৰযুক্তি বিদ্যাই বহু পৰিমাণে প্ৰভাৱ পেলাইছে কাৰণ তথ্য আৰু যোগাযোগ যি যোগাযোগ প্ৰযুক্তিয়ে এই ইয়াৰ জৰিয়তে শিক্ষাই শিক্ষণ আৰু শিকন পৰিৱেশৰ বিকাশ সাধন কৰিব পাৰে আৰু ই বৰ্তমান সেই আই চি টি বা যি প্ৰযুক্তিবিদ্যা সেই প্ৰযুক্তিবিদ্যাই শিক্ষাৰ যি মানদণ্ড সেয়া উন্নত কৰিছে আৰু তথ্য আৰু যোগাযোগ প্ৰযুক্তিয়ে অতি কম দিনৰ ভিতৰতে মানে আধুনিক সমাজৰ গঠনৰ আধাৰশিলা আধাৰ স্বৰূপ হৈ পৰিছে যাৰ জৰিয়তে যিবোৰ পঠন লিখন আৰু সংখ্যা জ্ঞানৰ যি ল'ৰা ছোৱালীয়ে পাব লাগে সেয়া সমান্তৰালভাৱে আজিকালি ল'ৰা ছোৱালীয়ে প্ৰযুক্তিৰ জৰিয়তেই পাবলৈ সক্ষম হৈছে বৰ্তমান সময়ত আমি বিদ্যালয়বিলাকলৈ যদি চাওঁ তেতিয়া দেখা পাম যে অনলাইন ক্লাচ যেতিয়াৰ পৰা ক'ভিডৰ ক'ভিড হৈছিল বন্ধ হৈ গৈছিল তাৰ পিছৰ পৰাই যিবোৰ অনলাইন ক্লাচ আৰম্ভ হ'ল তেতিয়াৰ পৰাই ল'ৰা ছোৱালীয়ে ঘৰতে থাকিয়ে ধুনীয়াকৈ যিখিনি পঢ়িব লাগে সেইখিনি ধুনীয়াকৈ পাই যায় তাৰ উপৰিও যিবিলাক ধৰি লওক ডিজিটেল ক্লাচ ৰুম স্মাৰ্ট ক্লাচ এইবিলাকৰ জৰিয়তে ল'ৰা ছোৱালীয়ে বহু তথ্য নিজে পা পাবলৈ শিকিবলৈ সক্ষম হয় আচলতে প্ৰযুক্তিবিদ্যা বুলি ক'লে যিহেতু আমি কম্পিউটাৰ ইন্টাৰনেট এইবিলাকৰ ই মেইল এইবিলাকৰ কথায়ে ক'ম বিভিন্ন ধৰণৰ ৱেবচাইটৰ কথায়ে ক'ব পাৰোঁ এতিয়া কম্পিউটাৰৰ কথাই যদি কওঁ কম্পিউটাৰে আমাক প্ৰত্যেক ল'ৰা ছোৱালীকে বিভিন্ন ধৰণে সহায় কৰে কম্পিউটাৰৰ জৰিয়তে আমি অতি কম সময়তে গণনা কৰিব পাৰোঁ আমি ইন্টাৰনেটটো সংযোগ কৰাৰ পিছত আমি বিভিন্ন ধৰণৰ খা খবৰ পৃথিৱীৰ দেশ বিদেশৰ খা খবৰ আমি সেই কম্পিউটাৰটোৰ আমি লাভ কৰিব পাৰোঁ বিভিন্ন ধৰণৰ ৱেবচাইটবিলাকৰ আমি বিভিন্ন ঠাইৰ বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ শিক্ষানুষ্ঠানৰ যিবোৰ জানিবলগীয়া তথ্য সেই তথ্যবোৰ লাভ কৰিব পাৰোঁ আৰু এনেকৈয়ে প্ৰযুক্তিবিদ্যাই বৰ্তমান আমাৰ অসমৰ শিক্ষা ব্যৱস্থাত প্ৰভাৱ পেলাইছে যাৰ জৰিয়তে ল'ৰা ছোৱালীখিনি এদোপ আগুৱাই গৈছে আৰু যিখিনি শিক্ষানুষ্ঠানত ল'ৰা ছোৱালীক শ্ৰেণীকক্ষত শিকোৱা হয় তাৰ উপৰিও ল'ৰা ছোৱালীয়ে আজিকালি বিভিন্ন ধৰণৰ দিশবোৰ আছে য'ত তেওঁলোকে চাৰ্চ কৰি বিভিন্ন তথ্য নিজে লাভ কৰিব পাৰে কিবা নাজানিলে শিকিবলগীয়া কথা থাকিলে নিজে সেই বিষয়টোৰ ওপৰত বহুতখিনি তথ্য তেওঁলোকে উলিয়াই ল'ব পাৰে সেইকাৰণে ক'ব পাৰি যে বৰ্তমান শিক্ষা ব্যৱস্থাত প্ৰযুক্তিবিদ্যাই বহুত ধৰণে প্ৰভাৱ পেলাইছে আৰু এই প্ৰভাৱৰ বাবে ল'ৰা ছোৱালীখিনি আজি বৌদ্ধিক ক্ষমতা যি বৌদ্ধিক শক্তি তাক দুগুণে আগবঢ়াইছে